প্ৰযুক্তিগত পৰিৱৰ্তন বুলি ক'লে আগতে আমি পঢ়া শুনা কৰিছিলোঁ চাকিৰ পোহৰত লেম্পৰ পোহৰত তাৰ পিছত লাহে লাহে আহিল কাৰেণ্ট আৰু লাহে লাহে আগতে গৰমত বিছনী মাৰিছিলোঁ এতিয়া আপোনাৰ কাৰেণ্টৰ সুবিধাৰ হোৱাৰ কাৰণে ফেন ফেনৰ তলত শুব পাৰোঁ বা বহিব পাৰোঁ জিৰণি ল'ব পাৰোঁ আগতেতো ইজনে সিজনক খবৰ ল'বলে বা যোগাযোগ কৰিবলে ইজনে সিজনক আপোনাৰ চিঠি পত্ৰৰ আদান প্ৰদান হৈছিল এতিয়া আপোনাৰ ইজনে সিজনৰ খা খবৰ কৰিবলৈ বহু বছৰ লগ নাপালেও নিজৰ হাতে হাতে এতিয়া ম'বাইল ফোন হ'ল ফোনৰ যোগেদিয়ে আপোনাৰ ইজনে সিজনৰ খবৰ ল'ব পাৰে ইজনে সিজনে এতিয়া ওচৰতে থকাৰ দৰে সদায় দৈনন্দিন জীৱনৰ খবৰসমূহ ল'ব পাৰে এতিয়া বহুখিনিয়ে পৰিৱৰ্তন হ'ল আগতে স্কুল যাওঁতে বা ক'ৰবাত যাওঁতে মানুহে বা আমি হ'লেও চাইকেল লৈয়ে আপোনাৰ বহু দূৰলৈকে চাইকেল লৈ অহা যোৱা কৰিছিলোঁ আজিকালি গাড়ী মটৰ স্কুটি হওক বাইক হওক গাড়ী গুড়াৰ কোনো অভাৱ নাই আপোনাৰ বিচাৰিলেই কিবা এটা পোৱা যায় বহুখিনিয়ে আজিকালি প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত হ'ল আৰু বিশেষকৈ মবাইলটো মবাইলটো হোৱাৰ কাৰণে আপোনাৰ পঢ়া শুনাতো ল'ৰা ছোৱালীবিলাকৰ হওক নিজৰ হ'লেও হওক বহুতো সুবিধা হৈছে নজনা কথা বহুতো মবাইলটোৰ পৰাই পোৱা যায় নজনা কিছুমান ৱৰ্ড হওক নজনা বহুতো পৃথিৱীখনত কি হৈ আছে আজি ক'ত কি হৈছে ক'ত কিবা দুৰ্ঘটনা হৈছে ভাল কিবা হৈছে বিভিন্ন ধৰণৰ খা খবৰবিলাক মবাইলটোৰ যোগেদিয়ে পোৱা যায় টি ভিটোৰ সন্মুখত বহিলেই আপুনি গোটেই পৃথিৱীখনৰ কথা জানিব পাৰে আগতে বাতৰি কাকতখন ঘৰত নোপোৱালৈকে আপুনি দেশত কি হৈছে বা বা ওচৰৰ গাওঁখনতে কি হৈছে গম পোৱাত কিছু পলম হয় আজিকালি টি ভিটো সন্মুখত দেখিলেই বহিলেই আপুনি ওচৰৰ গাওঁখনতেই হওক বা ওচৰৰ জিলাখনতেই হওক বা পৃথিৱীৰ চুকে কোণে যি হৈছে আপুনি চব খবৰ ল'ব পাৰে সেইখিনিয়ে আৰু আজিকালি প্ৰযুক্তিত বহুতয়েই উন্নত হ'ল বহুখিনিয়ে আৰু সুবিধা হৈছে সেইখিনিয়ে